অঁ হেল্ল' অঁ কুকুৰা বিচাৰিছিলোঁ পাম নেকি অঁ কইলাৰ কুকৰা লাগিছিলে অলপ পুহিবৰ কাৰণে সৰহকৈ লাগিছিলে অঁ দাম কেনেকৈ হ'ব বা অঁ অঁ পোৱালি লাগিছিলে দুশমানকৈ হ'ব লাগিছিলে সৰহকৈ অলপ অঁ এশমান লাগিছিলে প্ৰথমতে এশকে আনি অঁ অঁ অঁ ঘৰ বনোৱা মেলা হৈ আছে আৰু অঁ হ'বগৈ আও অঁ অঁ অঁ হেৰি বনোৱা হৈ আছে আৰু কমপিলত হ'লে মানে আপোনাক ফোন কৰিম বাৰু আপোনাক অঁ অঁ এশমান লাগিছিলে অঁ

অঁ

অঁ অঁ চামগৈ বাৰু চোৱাটো চাই মেলি এই হেৰি কৰিম বাৰু

অঁ আনিব লাগিব দৰ দাম কমাবা আৰু

অঁ অঁ আজিকালি সেইবোৰ বহুত দাম ন অঁ অঁ

এনেই কি কি খোৱালে সোনকালে ডাঙৰ হয় অঁ অঁ অঁ সেইবিলাক কিমান দামত বিকিব পৰা হ'ব

অঁ হ'ব অঁ